প্ৰযুক্তিয়ে আমাক বিভিন্ন ধৰণৰ চাকৰি সুযোগ দিবলৈ সক্ষম হৈছে যেনে কম্পিউটাৰ কম্পিউটাৰৰ চব কাম শিকি পেলাই আমি কম্পিউটাৰত চাকৰি লাভ কৰোঁ যে এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ কম্পিউটাৰত চাকৰি ল'বলৈ সক্ষম হৈছে বা ডি টি পি কৰা এজনে কম্পিউটাৰত চাকৰি ল'ব হৈছে প্ৰিণ্টাৰ এজনে চাকৰি ল'বলৈ সক্ষম হৈছে ঠিক তেনে খেতিৰ ক্ষেত্ৰতো এজন ভাল টেকনিচিয়ান হ'লে তেওঁ তাত চাকৰি পাবলৈ সুযোগ পাইছে বা এজন ট্ৰেক ট্ৰেক্টৰৰ ড্ৰাইভাৰ তেওঁ ধুনীয়াকে তাত চাকৰি পাবলৈ সক্ষম হৈছে যদিও দৰমহাটো ক'ম তেওঁ ড্ৰাইভাৰ বা ট্ৰেক্টৰখন ভাল কৰা টেকনিচিয়ান এজন মেচিন ট্ৰেক্টৰ বেয়া হ'লে বা ভাল কৰিব পৰা এজন মেকানিক তেওঁ তাত চাকৰি লাভ সুবিধা পাইছে ঠিক তেনেদৰে ৰেল ৰেলৱেৰ ক্ষেত্ৰতো ৰেলৱে ট্ৰেকত যিখিনি টেকনিচিয়ান তেওঁলোকে তাত চাকৰি কৰিবলৈ সক্ষম হৈছে বা স্মাৰ্ট স্কুলৰ স্মাৰ্ট ব'ৰ্ড আগতে আজকালি চক পেঞ্চিল দি ডাষ্টাৰ দি মচিব লাগে এতিয়া ডিজিটেল ব'ৰ্ড ওলাইছে তাত জাষ্ট এটা লাইন কৰা লগে লগে ব'ৰ্ডখন চাফা হৈ যায় আৰু লিখিব পাৰি ঠিক তেনেদৰে মোবাইল ফোনটো মোবাইল ফোনত জৰিয়তে বহুতে চাকৰি পাবলৈ সক্ষম হৈছে কোনোবাই দোকান দি পেলাই চাকৰি পাবলৈ সক্ষম হৈছে কোনোবাই মোবাইল ৰিপেয়াৰিং কৰি পেলাই ইমান মেৰামতি কৰি পেলাই তেওঁ তাত চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোক বেংকিঙৰ ক্ষেত্ৰতো যথেষ্টখিনি চাকৰি পাবলৈ সক্ষম হৈছে এটা বেংকত বিভিন্ন ধৰণৰ চাকৰিৰ সুযোগ থাকে কোনবা কম্পিউ কম্পিউটাৰ কাম জনা মানুহ বা ছফ্টৱেৰ ইঞ্জিনিয়াৰ এজনে তাত চাকৰি বা একাউণ্টেণ্ট এজনেও তাত চাকৰি পাবলৈ সক্ষম হৈছে

জলসিঞ্চন বিভাগতো ঠিক তেনেদৰে অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা চাকৰি পাবলৈ সক্ষম হৈছে আমি ঘূৰি ফুৰা যিবিলাক এৰ'প্লেন যায় এৰ'প্লেনটো বহুতে চাকৰি পাবলৈ সক্ষম হৈছে প্ৰযুক্তিৰ সহায়ত সেয়া আমি ঘৰুৱাভাৱে কিছুমান বস্তু ডেলিভাৰী দি দিওঁ যেনেকে জেমেট' হওক চুইগি হওক এইবিলাক চাকৰি পাবলৈ সক্ষম হৈছে বা টেলিভিশ্যন বা ৰেডিঅ' নিউজ চেনেল এইবিলাকত বিভিন্ন ধৰণৰ চাকৰি পাবলৈ সক্ষম হৈছে এই এই প্ৰযুক্তিয়ে আমাক বহু ধৰণে উপকাৰ কৰিছে এটা টেলিভিছন চেনেলত বিভিন্ন ধৰণৰ চাকৰি থাকিব পাৰে তাত কোনোবাই হয়তো নিউজ বা বাতৰি কোৱাৰ হেৰি কৰি আছে আৰু কোনোবাই হয়তো যিখিনি কথা ৰেকৰ্ডিং কৰে টেকনিচিয়ান সেইধৰণে তেওঁ তাত চাকৰি পাবলৈ সক্ষম হৈছে আৰু প্ৰযুক্তিৰ বিষয়ত বিভিন্ন ডিগ্ৰী আছে যেনে আই আই টি আই আই এম আই টি আই ইঞ্জিনিয়াৰিং কলেজ এই এইবিলাকত বিভিন্ন ধৰণৰ চাকৰি পাবলৈ সক্ষম হয় এজন মেকানিকেল ইঞ্জিন ইঞ্জিনিয়াৰে ইঞ্জিনিয়াৰিং কৰি পেলাই তেওঁ ক'ৰবাত গাড়ী ভাল কৰা বা মেচিন ভাল কৰা তেনেকুৱা চাকৰি পাবলৈ সক্ষম হ'ব পাৰে বা এজন কম্পিউটাৰ ইঞ্জিনিয়াৰে তেওঁ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীটো লাভ কৰি তেওঁ নিজে চাকৰি কৰিব পাৰে বা নিজে ব্যৱসায়ো কৰিব পাৰে সেইটো হেৰি কৰি পেলাই এতিয়া আই টি আই আই টি আইত পঢ়ি পেলাই ডিপ্ল'মাখন লৈ পেলাই ইলেক্ট্ৰিচিটিৰ ব'ৰ্ডত চাকৰিৰ বাবে আবেদন কৰিব পাৰে বা চাকৰি কৰিব পাৰে তেনেকে তেওঁ সেই ডিপ্ল'মাখন ল'ব পাৰে এই প্ৰযুক্তি দিশত বিভিন্ন ডিগ্ৰী আছে গতিকে প্ৰযুক্তিয়ে আমাক বিভিন্ন ধৰণৰ চাকৰি সুযোগো দিছে আমি